হেল্ল' হয় মেম কওকছোন মই পাট মুগাৰ ছিল্কৰ দোকানৰ পৰা কৈছোঁ আপোনাক কিবা সহায় কৰিব পাৰোঁ নেকি

অঁ নতুন ডিজাইনতো আজিকালি বহুতখিনিয়ে ওলাইছে গুণাৰ ফুল থকা বহুত ধুনীয়া ধুনীয়া ডিজাইন ওলাইছে আপোনাক যিকোনো কালাৰৰে এভেইলেবল আছে আপুনি আহি চাই যাব পাৰে কইনাৰ কাৰণে ন অঁ ড্ৰেছ কোড অঁ আপুনি যদি একেবাৰে বহুত ভালটো লয় তেতিয়া বিছ হাজাৰ মান পৰি যাব আৰু তথাপিও তাতকৈ অলপ কম ৰেঞ্জৰ টুৱেলভৰ পৰা ফিফটিন থাউজেণ্ড মানৰ ভিতৰত আহি যায় আৰু

অঁ পাব পাব সেই আমাৰ আমাৰ দোকানখনটো এই কাৰণেই বেছি ফেমাছ ন আৰু নহয় মানে চববোৰ চববিলাকে ভাল হয় কিন্তু আৰু কিছুমান ডিজাইনলৈ দামটো বেছি কম থাকে আৰু সেইটোৱে কথা আপুনি বা কোনটো লয় অঁ ডিছকাউণ্টটো নিশ্চয় দিয়া যাব আপুনি কেইযোৰমান ল'ম বুলি ভাবিছে এনেই

আচ্চা আচ্চা আচ্চা অঁ অঁ অঁ নিশ্চয় নিশ্চয় সেইটোতো হ'বই আৰু দিয়কছোন হেৰি হেৰি উত্তৰপটিত আছে আমবাৰীৰ পৰা আপুনি উত্তৰে যাব এখিনিতে ওচৰতে আছে আপোনাৰ ইচ্ছা যদি লাগে আৰু মানে লোকেচনটো পঠিয়াই দিব পাৰোঁ আৰু গুগলত চালেও পাই যাব আপুনি মানে অঁ দিয়া আছে অঁ অঁ অঁ অঁ নিশ্চয় নিশ্চয় এইটো নম্বৰতে আছে ন হোৱাটচএপ আপোনাৰ

আৰু

নিশ্চয় হ'ব হ'ব ঠিক আছে অঁ ধন্য়বাদ থাকিল অঁ